টেকন'লজীয়ে আমাৰ জীৱনত তুলনামূলকভাৱে বহুত সহজ কৰি তুলিছে টেকনলজি বুলি ক'লে আমি সদ্যহতে বুজোঁ টেলিভিশ্যন মোবাইল ফোন আৰু কম্পিউটাৰ কম্পিউটাৰ সহায়ত আমি অফিচৰ বা স্কুলৰ যিকোনো কাম সহজে ঘৰতে বহি কৰিব পাৰোঁ আৰু মোবাইল ফোনৰ জৰিয়তে আমি ঘৰতে বহি এজনে আনজনৰ কথা খবৰ ল'ব পাৰোঁ তেনেকৈ মোবাইল ফোনৰ জৰিয়তে আমি এজনে দূৰত থকা এজনৰ লগত ভিডিঅ' কলৰ জৰিয়তে খবৰ খাতি ল'বৰ পাৰে তেনেদৰে আগতে মোবাইল ফোন নহওঁতে আমি যিকোনো ক্ষেত্ৰতে হওক পইচা পে'মেণ্ট কৰিবলে বেংকত গৈ পইচা উলিয়াব লগা হৈছিলে বৰ্তমান যুগত মোবাইল ফোনৰ জৰিয়তে আমি গুগুল পে' বা ফোনপে' অনলাইন পে'মেণ্টৰ জৰিয়তে অতি সহজে দোকানতে হওক বা যিকোনো দৰকাৰতে হওক আমি অতি সহজে পে'মেণ্ট কৰিব পাৰোঁ তেনেদৰে টেলিভিছনৰ সহায়ত আমি ঘৰতে বহি দূৰ দূৰণিৰ দেশ বিদেশৰ নানা ধৰণ কথা ঘৰতে বহি জানিব পাৰোঁ সেইদৰে তেনেদৰেই আমাৰ জীৱনত টেকন'লজিয়ে বহুত সহজ কৰি তুলিছে আগতে যিটো কাম আমি বহুত কষ্ট কৰিবলগীয়া হৈছিলে সেইটো কাম বৰ্তমান টেকন'লজিয়ে অতি সহজে কৰি তুলিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তেও আমি বহু ধৰণৰ কথা শিকিব পাৰোঁ জানিব পাৰোঁ সেইদৰে আমি মোবাইল ফোনত